যোৱা কেটামান বছৰত অসমত স্বাস্থ্যকেন্দ্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে পৰিৱৰ্তনটো এনেকুৱা ধৰণৰ এতিয়া যিকোনো পৰিস্থিতত ধৰক ওৱান জিৰ' এইটৰ দৰে যান বাহন ব্যৱহাৰ কৰা হৈছে যাৰ ফলত ক'ৰবাত কিবা এটা এক্সিডেণ্ট হওক বা বিভিন্ন প্ৰসূতি সেৱা এনেকুৱা সেৱাসমূহ এটা ফোনতে তেওঁলোকে গৈ য'ত এক্সিডেণ্টটো হয় বা য'ত ৰোগীগৰাকী আছে তাত পায়গৈ পায়গৈ কিন্তু এনেকুৱাও হোৱা দেখা যায় যে ফোন কৰি থাকে ফোন কৰি থাকে ৱা আমি ইয়াৰ পাইছোঁহি ইয়াৰ পাইছোঁহি কৈ কৈ তেওঁলোক নাপায়গৈ তেনেক্ষেত্ৰত কিছুমান এনেকুৱা হয় যে ৰোগী বহুত কষ্টৰ সন্মুখীন হয় বা কেতিয়াবা ৰোগী মৃত্যুমুখতো পৰা দেখা গৈছে তেনেকুৱা ধৰণৰ আছে আকৌ আগতে কিছুমান স্বাস্থ্যকেন্দ্ৰত ধৰক দৰৱ বা যন্ত্ৰ পাতি অসমত ব্যৱহাৰ হোৱা নাছিল যাৰ ফলত ৰোগীয়ে বাহিৰৰ দেশত বাহিৰৰ ৰাজ্যলৈ যাবলগীয়া হৈছিল এতিয়া অসমতো বা আমাৰ ডিব্ৰুগড় মেডিকেল কলেজত তেনেকুৱা ধৰণৰ সুবিধাসমূহ বা যন্ত্ৰ পাতিসমূহ পোৱা যায় যাৰ ফলত ৰোগীয়ে সহজে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা বা স্বাস্থ্যসেৱা স্বাস্থ্য কৰিব হেৰি পৰীক্ষা কৰিব পাৰে আৰু যাৰ ফলত তেওঁলোকে ৰোগবোৰ নাইকিয়া হৈছে তেনেকুৱা ধৰণৰ আৰু বহুতো ডাক্টৰ এতিয়া চৰকাৰে চৰকাৰে মেডি মেডিকেল চায়েঞ্চ পঢ়ি পিনে তেওঁলোকে বহুতো ডাক্টৰ সহজে আমি ওচৰতে পাওঁ নহ'লে আমি আগতে দূৰলৈ যাবলগীয়া হয় ত যথেষ্ট টকা পইচাৰো প্ৰয়োজন হয় সেইকাৰণে যথেষ্ট উন্নতি যদিও বৰ্তমান সময়ত আমাৰ অসমত হৈছে বা উন্নত হৈছে কিন্তু তাৰ লগতে কিছু এতিয়াও বহুত আছে কৰণীয় যিখিনি কৰিলে আৰু যিখিনি ৰৈ গৈছে ক্ৰুটি সেই ক্ৰুটিসমূহো নাইকিয়া হ'ব আৰু সেই লগতে আমাৰ সাধাৰণ মানুহবিলাক উপকৃত হ'ব আৰু চৰকাৰেও যাতে তাৰ ওপৰত খুব সোনকালে ততকালীনভাৱে তেওঁলোকে ব্যৱস্থা লয় তাৰ আমি আশা ৰাখোঁ